সম্প্ৰতি গোটেই বিশ্বখন এতিয়া যিহেতু এখন গোলকীয় গাঁৱলৈ পৰিৱৰ্তন হৈছে গতিকে প্ৰত্যেকটো ভাষাতেই দৰাচলতে অন্যান্য পৃথিৱীৰ অন্যান্য প্ৰান্তৰ ভাষাবিলাক সন্নিৱিষ্ট হৈ পৰিছে এতিয়া আমি দৈনন্দিন জীৱনত অসমীয়া ভাষা ব্যৱহাৰ কৰোঁতেই বিভিন্ন মেডিকেল শাস্ত্ৰই কওক বা অন্যান্য ক্ষেত্ৰত অসমীয়া শব্দৰ লগতে ইংৰাজী ভাষা সন্নিৱিষ্ট হৈছে যেনেকৈ আমি আৰৱীক ভাষাত কলম দোৱাত ঠিক তেনেকৈ আমি অষ্ট্ৰোপ্ৰচাৰ বুলি নকওঁ অপাৰেশ্যন বুলি কওঁ মেডিকেল মেডিকেল ভাষাটো বহু ক্ষেত্ৰত আমি বিভিন্ন ভাষাৰ সহায় ল'বলগীয়া হয় ভাষাটো এটা এটা ভাষা কোনো এটা ভাষা সাধাৰণতে স্বয়ংসম্পূৰ্ণ নহয় যিহেতু বিভিন্ন ভাষাৰ সন্নিৱিষ্ট বা সংলগ্ন হৈ পেলাই এটা ভাষাই পৰিপূৰ্ণতা লাভ কৰিব কোনফালে আনোঁ